আমি আচলতে ৰাতিপুৱা প্ৰায় আলু পিটিকা খা ভাত খাওঁ এই দুপৰীয়াটোৱেই ভালকৈ খাওঁ অলপ মানে আঞ্জা ভাজি গোটেইখিনি আৰু কেতিয়াবা মাছ থাকে কেতিয়াবা মাংস থাকে কেতিয়াবা কণী থাকে হিচাপ নাথাকে আৰু গাঁৱৰ মানুহ কেতিয়াবা যদি একো দিও নাথাকে আমি পটককৈ এক চাব মাৰি জাল আচাৰা মাৰি মাছ আনলিও এনেকৈ ধৰি খালোঁ আৰু কেতিয়াবা ৰাতি তাৰমানে কি হয় এই দুপৰীয়া যদি আঞ্জা ভজা থাকে বা কিবা থাকে এনেকৈ আমি পৰিয়াল আৰু এই খাৱৰীয়া ছলি ল'ৰা ছোৱালীকেইটাই নাখায়েই আমি এই ডাং ডিঙিয়া দুটামান আছো সেইখিনিয়ে শুদা ভাতকেইটা কুকাৰত দেওঁ দি পেলাই আমি সেনেকৈ আৰু দুপৰীয়া সেনেকৈ খাওঁ কেতিয়াবা আকৌ যদি দুপৰীয়া নাৰান্ধো আকৌ হেৰি কৰোঁ এই ৰাতি আকৌ অলপ মানে মাছ মাংস কিবা ব্য়ৱহাৰ কৰি সকলোটিয়ে যিহেতু লগে ভাগে এসাঁজ ভালকৈ খাম বুলি ভাবোঁ আৰু এনেকৈ ৰান্ধো এই ৰাতিপুৱাৰটো এনেই মানে তেনেই আৰু আত আত মানে ভাগে ভাগে যাই যে ৰাতিপুৱাৰ সময়খিনিত মানে বস্তু বনাৰ সময় নাটে কিবা একদে কৰি আৰু ভাজা পোৰা কৰি বা কেতাবা সানা পোটোকা সানা পিটকা বা এই হেৰি বতা ছতা বটি এনেকৈ খাওঁ দুপৰীয়াৰটো অলপ ভাল হয় বাৰু এই কেতিয়াবা দুপৰীয়াৰটো বেয়া হ'লে আকৌ ৰাতিৰটো ভাল হয় ঠিক তেনেকুৱাই দুপৰীয়া আৰু ৰাতিৰটোৱে অলপমান মানে খাবলগীয়া বুলি কম আৰু আঞ্জা ভজা গোটেইখিনি দিশতে থাকে দুপৰীয়াৰটো ভাল হ'লে ৰাতি বেয়া হয় ৰাতিৰটো ভাল হ'লে এই আকৌ দুপৰীয়াৰটো মানে অলপমান মানে ৰাতিতকৈ অলপ নৰম হয় ঠিক তেনেদৰে আমি এই মিলাই লওঁ আৰু তিনি ৰোজৰ খাদ্য়তো তাৰমানে এনেকৈ মিলাই লৈ খাওঁ আৰু সেইখিনিয়ে